হেল্ল' কওকচোন হয় হয় হয় কিবা আছিলে নেকি হয় হয় কওক

হয় হয় এতিয়া কেতিয়ালৈ কৰিব লাগিব

হয় হয় মই কেতিয়ালৈ যাব লাগিব বাৰু

ঠিক আছে আপুনি হেৰি আপুনি হেৰি কৰিব এই মোক আপুনি ফোন এটা কৰি দিব আপুনি ঘৰত থকা অৱস্থাত মই তেতিয়া আপোনাৰ ঘৰত গুচি যাম প'ষ্টটো আপোনাৰ এতিয়া কেনেকুৱা ধৰণে কোনডোখৰত ভাগিছে বা কোনডোখৰত ভাঙিছে চাই লওঁচোন বাৰু মই গৈ লওঁ কামটো চাই মেলিহে মই ক'ব পাৰিম সেইটো কথা হাজিৰাই ল'ব পাৰি নে স্কোৱাৰ ফিটতে ল'ব পাৰি কিমান দূৰ ভাগিছে কেনেকুৱা হ'ব ৰিপেয়েৰিঙৰ কাম হ'লেও ধৰক অকণমান বেছিকৈ কৰিবলগা হ'লে তেতিয়া অকণ হেৰিও হ'ব চাই লওঁ গৈ মেলি মই জেগাটো বস্তুটো কোন ডোখৰত ভাঙিছে মই ভালকৈ চাই লওঁ তাৰপিছতহে মই ক'ব পাৰিম কথাটো আপোনাক ঠিক আছে

অঁ আপুনি বস্তুখিনি যোগাৰ কৰি থ'ব মই গৈ মেলি তেতিয়া বনাই দিব পাৰিম ধৰক ঠিক আছে হ'ব দিয়ক অঁ অঁ অঁ হ'ব হ'ব